মই ভাবোঁ এটা পৰিয়ালৰ মেইন ঘৰটোৱেই হ'ল পাকঘৰটো যিটো ঘৰ নহ'লে নেকি পৰিয়ালটো তাৰমানে চলবাই ন'ৰি জীৱনটো য'ত নেকি মানুহৰ জীৱনৰ চালিকা শক্তিটো থাকে সেই শক্তিটো আচলতে পাকঘৰৰ পৰাই থাকে যেন পাওঁ মই গতিকে পাকঘৰত আমি ৰাতি পোহৰ হোৱাৰ পৰাই এই একদম শোৱাৰ সময়লৈকে আমাৰ পাকঘৰটোৰ দৰ্জাৰ দুৱাৰমুখ মানে বন্ধই নহয় মানুহে কয়েই তাক পাকঘৰ আৰু বোলে এই হেৰি ঘৰ এই কি বুলি কয় এই পাকঘৰ আৰু কি আছিলে এইটো শব্দ পাহৰিয়ে গ'লো মই বাৰু এই এইটো বন্ধ নহয় পাকঘৰত যিমান বিলাক বাচন আছে সেই বাচন বিলাকৰ ব্যৱহাৰ বিভিন্ন ধৰণে আমি কৰিব পাৰোঁ আৰু সেইবিলাক বস্তু যেনে ধৰা হ'ল ৰান্ধাৰ কাৰণে কিছুমান বাচন আছে ভাজি চব্জি বা বিভিন্ন ধৰণৰ বিশেষকে খোৱা পানী খোৱাৰ পৰা ভাত দিয়াৰ পৰা চাহ খোৱা বা চাহৰ নাস্তা দিয়া এইবিলাক ভাগে ভাগে আছে বাচন গতিকে সেই বাচন আজিৰ যুগৰ বাচন আৰু আগৰ যুগৰ যিবিলাক বাচনৰ মাজত বহুতে পাৰ্থক্য আছে আগতে মানুহবিলাকে চাহ খাওঁতে বাতিত খাইছিল আজিকালি কাপ লাগে ডিচ্ লাগে প্লেট লাগে গতিকে আগৰ মানুহে মানে পাতত মানে এই চেনী বা মিঠাই তেনেকে দি কিনে চেলেকি তেনেকে চাহ খাইছিল আজিকালি আৰু চেনীটোও পাতত বা তেনেকে চেলেকি খোৱা নাযায়েই চেনী হয়তো ঘাটি দিব লাগিব নতুবা চাহৰ নাস্তা লাগিব আগতেতো চাহৰ ঠিক তেনেকুৱা নাস্তা নাছিল চাহৰ নাস্তা কৰিলে আমিহে বিশেষকে খাইছিলোঁ যে মাহঁতে দিছিলে আমাক চেনী নাথাকে সেই সময়ত মানে আজি আঠিয়া কল আছে এয়ে কল আছে কল এক খলা দি চাহ খা আজি চাহো নাখায় চেনী নাই মিঠেই নাই ইতা আজি আজিকালিৰ ল'ৰা ছোৱালীয়ে চাহৰ মিঠাই চেনীটো পিছৰে কথা আজিকালিৰ ল'ৰা ছোৱালীয়ে কি চাহৰ নাস্তা নহ'লে কিন্তু চাহে নাখায় আকৌ চাহৰ নাস্তাই কি তাৰমানে কম দামী বস্তু নাখায়েই দামী দামী বস্তু লাগে এতিয়া পৰাবিলাকে খুৱাব নোৱাৰাবিলাকে কেনেকে খুৱাব গতিকে মই ভাবোঁ গতিকেই হেৰি এই ঘৰুৱা কিছুমান মানে ঘৰতে বনাই কিনে চাহৰ নাস্তা বিশেষকৈ চাউল থাকে সকলোৱে চাউলৰ গুড়ি গুড়ি ইতা পিঠাগুড়ি বুলি কওঁ আমি পিঠাগুড়ি খুন্দি আমি কি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ পিঠা সাজি এই দোকানত পোৱা এইবিলাক বিস্কুটতকে বা বিভিন্ন ধৰণৰ মিঠাইতকে ঘৰতে যিটো বনোৱা হয় পিঠাগুড়িৰে পিঠা বিশেষকৈ টেকেলি মুখত দিয়া বা আমি মুখত দিয়া বুলিও কৈছিলোঁ আকৌ যিটো নেকি কওঁ আমি খোলা চাপৰি পিঠা ফেনী পিঠা মানে তেল দিয়া পিঠা তেনেকুৱা বিভিন্ন কল পিঠা থাকে তেনেকুৱা বিভিন্ন ধৰণৰ মহুৰা পিঠা তিল পিঠা নাৰিকল দিয়া পিঠা এইবিলাক বিভিন্ন ধৰণৰ পিঠা বা নাৰিকল দুটা কিনি ঘৰতে আমি বিশেষকে লাড়ুখিনি বনাই ল'ব পাৰোঁ সেইবিলাক বিভিন্ন ধৰণৰ মানে বস্তু আমি ঘৰতে বনাই কিনে আমি ল'ব পাৰোঁ কিন্তু আজিকালি এইবিলাক কষ্ট কৰিব নোখোজে এই মানুহ বিলাকে কেৱল পইচা কিটাৰ ওপৰত নিৰ্ভৰ কৰে পইচা কিটা পালে দোকানক লিগি গ'ল আৰু দোকানৰ পৰা বিভিন্ন ধৰণৰ মিঠাই মিঠাইয়েই হওক বিভিন্ন ধৰণৰ বিস্কুটেই হওক আনি মানে কষ্টটো কমাই আৰু সেই কাৰণে আজিকালি মানুহৰ বেমাৰ আজাৰো বহুত হৈছে ঢেঁকী নিদিয়ে এনেকুৱা আৰু গতিকে আমি এই সৰু পৰিয়ালৰ সৰু বাচন আকৌ ডাঙৰ পৰিয়ালৰ ডাঙৰ বাচন আগতে বিয়া বিলাকত কলৰ পাতত ভাত দিছিলে বাচন হিচাপে এতিয়া আজিকালি কলপাত নিদিয়ে কলপাত নাকাটেই ডোনা দিছিলে কল ডোনা কল পটুৱা গতিকে সেইবিলাক আজিকালি নোহোৱা হ'ল ডিচ্ আহি গ'ল এতিয়া ডিচ্ নহ'লে নহয় আগতে গিলাচ নাছিলে এতিয়া প্লাষ্টিকৰ গিলাচ এই বিভিন্ন ধৰণৰ মানে বাচন বৰ্তন আমি বিভিন্ন হিচাপে ব্যৱহাৰ কৰোঁ এতিয়া গিলাচ আগতে ষ্টিলৰ গিলাচ আছিল এই মানুহ আহিলে ষ্টিলৰ গিলাচতে আমি পানী দিছিলোঁ আজিকালি ষ্টিলৰ গিলাচত পানী দিবা যদি কোনবাই যায় মাকে দেউতাকে এই ক'ৰ ষ্টিলৰ গিলাচত পানী দিছা ঐ গতিকে অলপমান মানে ভাল ধৰণৰ গিলাচ মানে লাগে আগতে আৰু কাঁহীত মানে মানুহ আহিলে বাতি কিটাই হওক কাপ কিটাই হওক কাঁহিত তুলি আজিকালি কাঁহিত নিনিয়ে ভাল ভাল ধৰণৰ মানে কি কয় সেইখন ট্ৰে সেইবিলাকত নিয়ে ঠিক তেনেকুৱা আৰু বাচনৰ ব্যৱহাৰ ঠিক তেনেকুৱা কাপ প্লেট তাৰ পিছতে ৰান্ধনীৰ কৰচ থাকা এই মানে কেৰাহী হেৰি কৰিবৰ কাৰণে এই তেনেকুৱা আৰু কৈথা আমি কৈথেলি বুলিও কওঁ আমি আগতে কৈথেলি বাঁহৰ কৈথেলি বা কাঠৰ কৈথেলি তেনেকুৱাকে ব্যৱহাৰ দিছিলে আমাক মানে ভাত হৈ উঠি আগতে ত' গেছ নাছিলে এই তাৰে সলনি আৰু জুইতহে বনোৱা গৈছিল খৰিত বনোৱা গৈছিল তেতিয়া আৰু ভাত আৰু এনেকে চ'চত বনাইছে চ'চত বনাই কিনে আৰু পানীটো কাঢ়ি পেলাইছিল কাঢ়ি পেলাই উঠি ভাতকিটা তাৰমানে নমাই কিনে এই কৈথেলি দি লাৰি দিছিল আজিকালি কুকাৰ হ'ল কুকাৰতে ভাত মানে বনোৱা হ'ল আগৰ চ'চ নাই আগৰ এতিয়া হেৰি কেৰাহী নাই প্ৰায়ে মানে যিটো গেছে হেৰি জুইৰ ব্যৱহাৰ প্ৰায় কমেই তথাপিও গাঁও অঞ্চলত বাৰু আছে গাঁও অঞ্চলত মানে খৰিৰ ব্যৱহাৰটো প্ৰায় ঘৰে ঘৰে আছেই বাৰু কাৰণ মাছ কাছ পোৱা যায়তো মানে মাছ চাছ কাছবিলাক মানে দিবৰ বাবে এই খৰি ব্যৱহাৰ হয় গেছতো আমি ঠিক তেনেকে আমি মাছ জকাইত দিব নোৱাৰোঁ ভাজি বা মাছৰ জোল ঠিক তেনেকুৱা বনাইয়ে খাব পাৰোঁ কিন্তু আমি খৰি হ'লে মাছখিনি আমি শুকুৱাই থ'বৰ কাৰণে আমি খৰি ব্যৱহাৰ কৰিব পাৰোঁ খৰি যেতিয়া অঙঠা হয় অঙঠা আমি খৰিৰ অঙঠাৰ এই খৰি খিনিৰ পৰা যি অঙঠা পাওঁ সেই অঙঠাখিনিত আমি মাছ চাছখিনি সেকি বা শুকান কৰি আমি জকাইত দিয়া বুলি কওঁ মাছটো মানে শুকাই থৈ দিব পাৰোঁ কিছুদিনৰ পিছত আমি আকৌ খাব পাৰোঁ ঠিক তেনেকুৱা কিছুমান সুবিধা আছে আছে গতিকে ঠিক তেনেকুৱা আৰু বাচন বুলি কওঁতে বিশেষকৈ পাকঘৰত বহু ধৰণৰ বাচনৰে প্ৰয়োজন কাঁহি ঘটি লোটা কলহ বাল্টি এইবিলাক বিভিন্ন ধৰণৰ বাচন আছে একে জগ মগৰ পৰা ভিতৰ কৰি তাৰমানে প্ৰতিটো বস্তুৱে তাৰমানে কি পৰিয়ালটোৰ যিটো ৰান্ধনী গৰাকীৰ কাৰণে বহুত প্ৰয়োজন তাৰমানে ভাজিখিনি থ'বৰ কাৰণেও কিবা এটা লাগে চৰিয়া এটা লাগিব বা দালিখিনি থ'বৰ কাৰণেও এটা লাগিব ঠিক তেনেকুৱা বিভিন্ন ধৰণৰ বাচন পাকঘৰটো কি হৈ থাকে ভৰি থাকে আৰু সেই বাচনখিনিৰ যদি অভাৱ হয় ৰান্ধনীৰ বিশেষকে খং উঠে বা ৰান্ধনীয়ে অলপ অসুবিধা পায় ঠিক তেনেকুৱা বাচনখিনি যদি পূৰা ফুল ফিলকে পোৱা যায় তেতিয়া হ'লে সুবিধা হয় ৰান্ধনীটোৰো ভাল লাগে আৰু অসুবিধাত নপৰে আৰু এইখিনিয়ে আৰু